গগৈ ৰেষ্টুৰেণ্ট হয়নে বাৰু মই আপোনালোকৰ দোকানৰপৰা চাওমিন আৰু ম'ম' অৰ্ডাৰ দিছিলোঁ মই ইয়াৰপৰা আপোনালোকৰ দোকানলৈ গুগুল পে' কৰা হৈছিল তাত তাত মোৰ এই ফোনত আপোনালোকৰ কনফাৰ্মেছন কনফাৰ্মেছন অহা নাই আপোনালোকৰ তাত পইচাটো সোমালনে নাই আপোনালোকে চাই দিয়কচোন